মোৰ কোনো চৰাই চোৱাৰ স্থান নাই ৰাতিপুৱা যেতিয়া ঘৰৰ হাঁহ কুকুৰাকিটা খুলি দিওঁ ধান চাউল খাবলৈ দিওঁ তেতিয়াই বিভিন্ন ধৰণৰ চৰায়ো আহে শালিকা কপৌ আৰু ওচৰতে কিছুমান ডাউক চৰাই আছে সেইবিলাকো আহে সেইবিলাকেই ৰাতিপুৱাই মনটো ভাল লগায় আৰু ৰাতি খোৱা শোৱা পাতিতে বিভিন্ন ধৰণৰ চৰাই মাতে মনবিলাক আনন্দ কৰি তোলে আৰু চৰাই মাততে সাৰ পাওঁ আৰু বাৰীত যেতিয়া ফল মূল হয় এই নাচপতি লেচু সেইবোৰ খাবলে নানাবিধ ভাটৌ হেতুলুকা কলখাটি সেইবোৰ চৰাই আহি ফল মূলবিলাক খায় আৰু যেতিয়া বতৰ ডাৱৰীয়া হয় বিশেষকে আকাশখন যেতিয়া ডাৱৰীয়া হয় তেতিয়া কিছুমান বগা বগা বগলী যেতিয়া উৰি যায় সেইটো চাবলে বহুত ভাল লাগে সেইটোৱে মোৰ আটাইতকৈ প্ৰিয় লাগে চাই